আমি যেতিয়া মাছ ধৰিবলৈ যাওঁ মাছ ধৰিবলৈ হ'লে আমি জকাই যদি আমি মাছৰ উজান উঠে আমাৰ ইয়াত কি হৈছে এখন সোণাই আছে সোণাইৰপৰা এখন মানে জান বৈ আহিছে জানখনৰ নাম হ'ল কাছমাৰি জান সেই জানখনৰ যেতিয়া আমাৰ এতিয়া এই জেঠ আৰু বহাগত আমাৰ যেতিয়া বৰষুণ হ'ব বৰষুণ হ'ব সোণাইৰপৰা মাছতো জানৰফাললৈ আহে জানেদি আহে আহি পেলাই আমাৰ পথাৰত সিঁচৰতি হৈ যায় তেতিয়া আমাৰ ইয়াত হ'ল বাও খেতি বেছি কৰা হয় সেই বাও খেতিত মানে মাছবিলাকে কি কৰে সৰু সৰু পুলি বাওবিলাক উঠে তাৰ মাজত মানে পুঠি খলিহনা এনেকুৱা কাৱৈ গৰৈ মাছবিলাক মানে মানে আহে তাত আমি কি কৰোঁ জকাইৰে আমি মাছ ধৰোঁ আৰু এনেই বিল মাৰিবলৈ হ'লেতো আমি বিল মাৰিবলৈ যেতিয়া আমি যাওঁ তেতিয়া পল' ব্যৱহাৰ কৰা হয় পল' বুলি কয় তাৰপিছত আকৌ আমি খেৱালি লৈ যাওঁ আৰু চিপজাল বুলি কয় চিপজাল লৈ যাওঁ তেনেকৈ লৈ আমি মাছ মাছতো ধৰা হয় তাৰপিছত আগত আগত যেনেকৈ মাছ ধৰা এতিয়া হয় এতিয়া তেনেকৈ মাছ মানে ধৰাতো আজিকালি কমিয়ে গৈছে বৰষুণটো তেনেকৈ আমাৰ ইয়াত আগত যেনেকুৱা পানী দুনি আহে আগতেটো আমাৰ ইয়াত বানপানীও আহে এতিয়া আমাৰ ইয়াতটো বানপানী দেখিবলৈকে নাই এতিয়া দেখি আছো চাৰিও চাইদেতো বানপানী আমাৰ ইয়াত বানপানীও নাই বৰষুণৰ প্ৰচুৰ পৰিমাণে কম মাছৰ সংখ্যাতো কমি গৈছে এতিয়া আমাৰ ইয়াত যেনেধৰণে এতিয়া আগত আমি মাছ মাৰিছিলো তেনেধৰণে মাছ মাৰিব মৰাই নহয় যদিহে বানপানী অকণমান কোনোবা এফালৰপৰা সোমাই যায় মাছ আহিলে তেতিয়া আমি আৰু সেই জাল জুলুকি লৈ পল'ও লৈয়ে আমি মাছ ধৰাতো হয় আৰু তেতিয়া কি তাৰ বাহিৰেও আমি ইয়াত কি কৰো মানে আমাৰ ইয়াতে জাল পতা হয় দীঘলকৈ কাৱৈ লাঙি জাল বুলি কয় কাৱৈ লাঙি জাল দি পেলাই আমি মাৰো আৰু শল লাঙি দি পেলাই আমি ঘেৰ দিওঁ ঘেৰ দি পেলাই পল'ও মাজত মানুহো ঘেৰ দি পেলাই আমি পল' মাৰোঁ মাজত পল' মাৰি তেতিয়া মাছ ধৰা হয় তেনেকৈয়ে আমি মাছ ধৰাতো হয় আগত যেনেকুৱা মাছ ধৰাতো হৈছিল তেনেকুৱাই যে আজিকালি নাইকিয়াই হৈছে আৰু প্ৰায় কিছু মাছ মাছৰো পৰিমাণ নাটনি হৈ গৈছে গতিকে আজিকালি ঘৰে ঘৰে মানুহবিলাকক সকলোৱে ঘৰে ঘৰে মানে হেৰি হ'ল ফিছাৰীয়ে হ'ল মাছ পাবলৈকে নাই বানপানী আহিলেও মাছ আহিল আৰু গ'ল আপুনি পাছত আকৌ বিলত আপুনি মাছ বিচাৰি গ'লে মাছ পোৱা যোৱা নাযায়ে গতিকে মাছৰ অকণমান বহুত মানে দিকদাৰে হৈছে আমাৰ মানে লোকেল মাছ খাবলৈ নোপোৱা হ'লোঁ আৰু বহুত দিকদাৰ হৈছে গতিকে মাছবিলাক যদি আমি এতিয়া সকলোৱে ঘৰে ঘৰে ফিছাৰী বনাই লৈছে ঘৰে ঘৰে যদি মাছবোৰ নোপোহে তেতিয়াহ'লে মাছ খোৱাতো লোকেল মাছ নিজে বনাই নেখালে আৰু খোৱাতো খোৱাতো নহয় গৈ